সদ্যহতে ঘৰুৱা আহাৰ তৈয়াৰ কৰোঁতে মানে প্ৰয়োজনীয় উপকৰণখিনি সাধাৰণভাৱে হালধি নিমখ তেল জিৰা মছলা এইখিনি সাধাৰণভাৱে ব্যৱহাৰ কৰা হয় কিন্তু তাতোকৈ যদি মানে অতিৰিক্ত দি পেলাই মাংসৰ মূৰ্গী মাংসৰ কিবা মানে এটা আঞ্জা তৈয়াৰ কৰিবলৈ বিচাৰিছোঁ তেতিয়া অতিৰিক্তভাৱে আদা ৰচোনৰ পেষ্ট ধনীয়া জিৰা বিশেষকৈ জলকীয়া এইবিলা এইবিলাকৰো মানে সংগতি ৰাখি মাংসখিনি প্ৰস্তুত কৰিলে মানে খাবলৈ সোৱাদযুক্ত হয় এনেই প্ৰথমতে সাধাৰণতে মাংসখিনি অলপ তেলত মই বিশেষকৈ ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰি লৈ মাংসখিনি কাঢ়ি থৈ তাৰ ৰচোন আদা পিয়াজ সেইখিনি এনেকৈ তেলতে ভাজি ভাজি বিলাহী দিওঁ বিলাহীখিনিও ভাজি ভাজি এই কম মানে জুইত ঢাকি ৰাখি তেনেকৈ কৰি মানে তাৰপৰা যেতিয়া সেই ভজাখিনিৰ পৰা যেতিয়া তেল নিগৰি বাহিৰে বাহিৰে তেল নিগৰি ওলাইছে বুলি যেতিয়া মানে দেখা পাওঁ তেতিয়া তাত মাংসখিনি দিওঁ আৰু লৰাই মেলি অলপ কম জুইত ঢাকি থওঁ ঢাকি থওঁ তাৰপিছত ঢাকি থৈ অলপ দেৰি ঢাকি থোৱাৰ পিছত ঢাকনটো খুলি ঢাকনিত যিখিনি ওপৰত ভাপ হয় সেই ভাপখিনি পানীখিনিকে তাত দিওঁ বেলেগকৈ আৰু পানী তাত পানী ব্যৱহাৰ নকৰোঁ সেইখিনি মানে ড্ৰাই ফ্ৰাই টাইপৰ হ'ব আৰু সেই তেনেকৈ মাংসখিনি তেনেকৈ কৰি আৰু আধাঘণ্টামান লাগে তেনেকৈ মানে আকৌ দি দিওঁ আকৌ তাৰ ভাপৰ যিখিনি পানী সেইখিনি পানীকে আকৌ মাংসখিনিত দিওঁ তেনেকৈ মাজে মাজে লৰাই দিওঁ শেষত গৰম মচলা তাৰপিছত জলকীয়াটোতো থাকিবই তাৰপিছতে গৰম মচলা সেইবোৰ দি পেলাই আৰু মানে প্ৰায় মাংসখিনি হয়গৈ আৰু